নতুনকৈ শিকা বাইক আৰোহীসকলে কৰা কিছুমান সচৰাচৰ ভুল হ'ল তেওঁলোকে প্ৰথমতে বাইকৰ ক্লাছ গেয়াৰ আৰু একচেলেটৰৰ উমানটো লৈ ল'ব লাগে তেওঁলোকে উমান নোলোৱাৰ বাবে ক্লাছৰ জ্ঞান নথকাৰ বাবে ৰাস্তাৰ মাজতে বহুতো বা চালকৰ এনেকৈ বাইক ষ্টাৰ্ট বন্ধ হৈ যোৱা দেখা গৈছে কাৰণ প্ৰথম মই বাইক শিকোঁতে মোৰেই ক্লাছৰ ওপৰত জ্ঞান নাছিল বাবে বহুতবাৰ ৰাস্তাৰ মাজত মোৰ বাইক বন্ধ ষ্টাৰ্ট বন্ধ হৈ গৈছিল সেয়েহে সদায় ক্লাছৰ ক্লাটছ আৰু গেয়াৰ চেঞ্জৰ ওপত ভালদৰে জ্ঞান লৈহে বাইক চলাব লাগে আৰু কঠোৰভাৱে পালন কৰিবলৈ নিয়মবোৰ যেনে সদায় বাইক চলাওঁতে হেলমেট পৰিধান কৰিব লাগে আৰু পৰাপক্ষত জোতা পিন্ধি বাইক চলালে বেছি সুবিধাজনক হয় আৰু সদায় লাইচেঞ্চখন উলিয়াই লোৱাতো অতিকৈ প্ৰয়োজন হয় লাইচেঞ্চ নহ'লে এতিয়া পুলিচেও পুলিচেও ধৰে বা ফাইন কাটে সেয়েহে সদায় লাইচেঞ্চখন উলিয়াই আৰু হেলমেট পৰিধান কৰি বাইক চলাব লাগে